ঐ ভাইটি গেছটো দিয়াহি দেই আমি খানা এটা পাতিবলৈ লৈছোঁ আমাৰ বাৰ্থডে' আছে আজি তোমালোকে খাই গেছটো দিবাহি এতিয়া আমাৰ আকৌ ধেৰ মানুহ মাতিছোঁ নহয় এতিয়া বহুত মানুহ আহিব আমাৰ খানা খাবলৈ তোমালোকে গেছটো দিবাহি তাৰমানে গে ক'ৰ ক'ৰ মাতিছোঁ যোৰহাটৰ আহিব মেৰাচুকৰ যাব ডিব্ৰুগড় যাব ধেৰ তাৰমানে আঁতৰ আঁতৰ মানুহে আমাৰ মাতিছোঁ আৰু গেছটো দি দিবাহি আমি এতিয়া আকৌ ৰঙালাওৰ লগত মিলাইছোঁ এতিয়া ৰাজহাঁহ তাৰপিছত মিলাইছোঁ পাতি হাঁহে কোমোৰাই তোমালোকে গেছটো দিলেহিয়ে আমি সেইটো ভাল কৰিব পাৰিম ভাত শাক যেনিবা আমি হেৰি এই টাউনীয়াবোৰে কয় আৰু কিবা জুতি লগাই লগাই আমি ইমান ক'ব নাজানো গাঁৱলীয়া মানুহ যে তাৰ পৰা আকৌ গাহৰিয়ে তাৰপিছত ডিম পাতে বনাম বুলি ভাবি আছোঁ তোমালোকে গেছটো দিবাহি ডিমৰু পাতে গাহৰিয়ে খাই পোৱা নাই চাগে কিছুমান মানুহে আমি খাম আজি তাৰপৰা মাটিমাহে কুকুৰাই খাম সেই খাম বুলি ভাবি আছিলোঁ মাটিমাহে কুকুৰাই তাৰপৰা খুন্দু চাউলে খাম তোমালোকে গেছটো দি দিবাহি আকৌ আমাৰো আইটেমটো সোনকালে কৰিব লাগে নহয় মানুহ আহি আছে তেই কিছুমানে কৈছে মই বোলে আমুকটো নাখাওঁ তেতিয়াহ'লে তোমালোকে কি খাবা পাৰ খাবা পাৰ তেতিয়াহ'লে আলুৰে সৈতে বনাই দিওঁ তেতিয়া সেই পাৰৰ লগত খাবা বোলো তেতিয়া গেছটো তোমালোকে সোনকালে লৈ আহিবা সেয়ে পাৰয়ে আলুৱে এনেকৈ জাল দি বনাই দিম আৰু কিছুমানে নোখোৱা বিধৰ তাৰপৰা বেলেগ শাক পাচলি থাকিব আৰু এইবোৰ পটল কুণ্ডুলী এনেকুৱা আলু চব্জি সব থাকিব তোমালোকে গেছটো দিবাহি আৰু